মাছ ধৰাৰ বিষয়ে কিছুমান কথা ক'ব গলে আমি মাছ ধৰাৰ মাছ ধৰাৰ আমি সকলোখিনি জানোঁ যেনে পুঠি জাল আছে তাৰপিছতে চাৰি ঠেঙী চাৰি ঠেঙীয়া এখন জাল থাকে চেপা চোৰা তাৰপিছত আমি ইয়াত আমাৰ গাঁৱৰ সকলো মানুহ আমি মাছ মাৰিবলৈ যাওঁ পল' পল' মাৰিব যাওঁ জাকৈ থাকে জাকৈ মাৰোঁ আমি তাৰে মাৰোঁতে আমি চাৰঠেঙীয়া জাল লৈ যাওঁ জাল লৈ যায় আমি গাঁৱৰ চাৰিটামান মানুহে এনেকৈ জাল জাল লৈ যায় পাতি আমি ধুনীয়া কৰি গোটেইকেইটা তিৰি লগ লাগি আমি তাৰ সেইখিনি ইয়াত জাগা পানী সিঁচি চ চটিয়াই দি দি আমি মাছবোৰ ওচৰলৈকে আনি আমি আকৌ জালকেইখন টানোঁ সেনেকৈ আমি মাছ ধৰোঁ আমাৰ আমি চোৰা আমাৰ ইয়াত যেতিয়া পথাৰ আছে ওচৰত পথাৰত আমি আলি থাকে আলিৰ মাজত আমি চোৰহা পাতোঁ তাৰপিছত বাঁহ দি বান্ধ দিব পাৰি বান্ধ দিলে বান্ধৰ ৰাতি বান্ধ দি তাৰপিছত ৰখিব লাগে ৰখাৰ পাছত বান্ধৰ পানীত গলে মাছ বান্ধত পৰে আমি সেনেকৈ মাছ খাওঁ আৰু চোৰহা পাতি থৈ দিওঁ চেপা পাতোঁ চেপা পাতোঁ পুঠি লেঙি জাল আছে পুঠি লেঙি জাল আমি পানীত চাফা পানীত হওক বা পথাৰৰ ধান খেতি কৰা ৰুৱাৰ মাজত হওক আমি পুঠি লেঙি জালখন পাতি থৈ আহোঁ সেনেকৈও আমি মাছ ধৰোঁ তাৰপিছত কিছুমানে আকৌ কিছুমান আছে মানুহে চেপা পাতিব নাজানে আৰু চোৰহা পাতিবও নাজানে মাছ মাৰিবও নাজানে জাকেই মাৰিবও নাজানে সেনে মাছ মৰা বহুতেই কিছুমান অভ্যাস নাই আমাৰ ইয়াত আমি এনে মাছটো আমি ধৰোঁ নাজানা মানুহে সিহঁতে চেষ্টা কৰে বা চাই চাই আমি যদি মাছ ধৰাৰ মাছ ধৰাৰ কেনেকৈ আমি ধৰোঁ সিহঁতেও চাই সিহঁতেও পাতিব সিহঁতেও চেষ্টা কৰে সিহঁতে নাজানে কাৰণে আমাকো কয় শিকাই দিয়া আমিও আম শিকাই দিব ক'ব এই আমি শিকাই দিওঁ সেনেকৈ আমি একো আমি জানাখিনি সিহঁতকো শিকাই দিওঁ সিহঁতে সিহঁতেও চেষ্টা কৰে মাছ ধৰিবৰ কাৰণে মাছ ধৰে নাজানে নাজানে কিছুমানেতো একেবাৰে নাজানে সিহঁতে একেবাৰে গমেই নাপায় কেনেকে বৰশী বাব নাজানে চেপা চোৰহা পুঠি লাঙি জাল আৰু নেটেৰে মাছ মাৰিবও নাজানে সিহঁতে শিকে শিকিব সিহঁতে চেষ্টা কৰে আমি আকৌ নেটেৰে মাছ মাৰিবও পাৰোঁ নেটেৰে মাছ মাৰিলে মানুহৰ প প্ৰয়োজন বেছি হয় আঠটামান মানুহ লাগে এনেকৈ টানি শালত আমি ডাঙৰ ডাঙৰ শালগিলাখনত আমি নেট ব্যৱহাৰ কৰি নেটেৰে মানুহেৰে আমি মাছ মাৰোঁ তাত আমি ছয় ছয়টামান মানুহ থাকিব লাগিব প্ৰথমতে আকৌ ছয়টা থাকিব লাগে মাজত আকৌ দুটামান থাকিব লাগে এনেকৈ মানুহৰ বেছি প্ৰয়োজন হয় কম মানুহতো পাৰি বেছি মানুহতো অলপ প্ৰয়োজন হয় আমি এনেকৈ চেপা চোৰহা প'ল' জাল চাৰঠেঙীয়া জাল এইবিলাক পাতি আমি মাছ ধৰাৰ এই আমি মাছ ধৰাৰ কিছুমান কথা আমি জানোঁ আৰু নাজানা কেইটাকো আমি সিহঁতকো শিকাই দিওঁ